হয় কওক অ' কোৱাচোন

অ' হয় পাইছিলোঁ অ'

তুমি বিশ্বনাথৰ পৰা গুৱাহাটী তুমি ট্ৰেনেৰেও যাব পাৰা নাইবা গাড়ী গাড়ী ব্যৱস্থা কৰিও যাব পাৰা তুমি নগাঁও হৈ যাব পাৰিবা মঙ্গলদৈ হৈ যাব পাৰিবা যিহেতু মঙ্গলদৈ ফালে ৰাস্তাটো ইমান ভাল নহয় নগাঁও হৈ গ'লে অলপ ভাল হ'ব আৰু তোমাৰ সুবিধা হ'ব কম সময়ত তুমি নগাঁও হৈ যাব পাৰিবা মঙ্গলদৈ ফালে অলপ দূৰ হ'ব ট্ৰেনত তোমাৰ বিশ্বনাথৰ পৰা গুৱাহাটীলৈ সত্তৰ টকামান পৰিব বাছত গ'লে ডেৰশ দুশ তেনকুৱা মান পৰিব আৰু

বিশ্বনাথৰ পৰা ট্ৰেন তোমাৰ গুৱাহাটীলৈ থাকে ৰাতিপুৱা চাৰে ছয়টাত আৰু আবেলি তিনিটামানত এখন থাকে অ' দুখন থাকে বাছটো তুমি যেতিয়া আহা তেতিয়াই পাবা নাইট ছুপাৰ গ'লেও পাবা বা দিনৰ দিনত গ'লেও পাবা অ' অ' পাব পাব তোমাৰ যদি অ' তোমাৰ যদি বেছি অ' টিকেট বুকিং কৰিব লাগিব নাইবা অফলাইন ল'লেও পাৰিব অ' ল'ব লাগিব ষ্টেচনতে আছে এ এছ টি চি পৰা লৈ ল'ব অ' অ' বেছি ইমাৰ্জেঞ্চি হ'লে কল কৰিব অ' ঠিক আছে অ'